মই হাঁহ কুকুৰা পালন কৰি ভাল পাওঁ হাঁহ কুকুৰা পুহি মই বহুত পাওঁ ঘৰখন চলাওঁ আৰু হেৰি কৰি কণী পাওঁ কণীৰ পৰা কণী বিকোঁ কণীৰ পৰা ঘৰখন চলাব পাৰোঁ ল'ৰা ছোৱালীক পইচা পাতি দিব পাৰোঁ আৰু ধৰি লওক মাংসও কেজি চিষ্টেমত বিকোঁ মাংস এক কেজিত কুকুৰা ধৰি চাৰিশ টকা কেজিত বিকো সেইভাগেও মই ঘৰখনলৈ বস্তু আনিব পাৰোঁ আলু দাইল তেল নিমখ আনিব পাৰোঁ ল'ৰা ছোৱালী পঢ়া ক্ষেত্ৰতো পইচা দিব পাৰোঁ আনি কণী কণী উমনি দিওঁ উমনি দিওঁ কুকুৰা কুকুৰা পঁচিছ ছাবিছ দিনত ওলাই পোৱালি আৰু হেৰি হাঁহ কণী পুৰা ত্ৰিছ দিনমান লাগে পোৱালি ওলায় ত্ৰিছ দিনত পোৱালি ওলাই কোনোবাই দানা পানী খুৱাই মেলি ধৰি তিনি দুই তিনি মাহত দুই কেজি আহে বিকি হয় বিকিব পাৰোঁ কুকুৰা ধৰি লওক তিনি মাহতে মই হেৰি বিকিব পাৰোঁ আমাৰ হেৰি কৰিম তেনেকে ধৰি লওক মই ঘৰখন চলাই মেলি আছোঁ আৰু কে জি চিষ্টেমতো মাংস বিকো আৰু ঘৰৰ পৰাও নিয়ে ধৰি লওক হাঁহ কে জি চিষ্টেমতে দিওঁ এনেকে মই ঘৰখন ধুনীয়াকে চলাই মেলি আছোঁ আৰু মোৰ হাঁহ কুকুৰা পুহি বহুত হেৰি ভাল লাগে পাৰ

পোঁহো মই হাঁহ হাঁহ কুকুৰা বিকিয়ে মই ঘৰখন চবকে স্কুলৰ ফিজ এইবোৰ ঘৰখনৰ চব মেনেজ কৰিব পাৰোঁ আৰু ধৰি লওক ফুৰা চকাও কৰিব পাৰোঁ হাঁহ কুকুৰা বিকিয়ে

এতিয়া ধৰি লওক বিহু এতিয়া মাঘৰ বিহু আহিছে মাঘৰ বিহুলও মই ধৰি লওক হাঁহ কুকুৰা বিকিয়ে ল'ৰা ছোৱালীক চোলা কাপোৰ দিব পাৰিম ধৰি লওক খানা চানা খুৱালো পইচা চইচা দিব পাৰিম হাঁহ কুকুৰা বিকিয়ে এতিয়া ঘৰৰ হাঁহ কুকুৰা আছে কাৰণে এতিয়া ন খাব পাৰিছোঁ হাঁহ কুকুৰা ঘৰৰে চাওঁ ঘৰখন সেনেকে ধৰি লওক চলাই ধুনীয়াকে চলাই যাব পাৰিছোঁ মই হেৰি দানা হাঁহক দানা দিব লাগে কিনি অনা কিনি আনিব লাগিব দানাটো দানাটো কিনি আনি আকৌ তুঁহ ভাতৰ লগত এনেকে হাঁহক দিব লাগিব কুকুৰাক ধৰি লওক এইবোৰ দানা আনি আকৌ চিটিয়াই এইবোৰ দি ডিংকাত পানী চানি দি সেনেকে খোৱাব পালন কৰিব লাগিব কুকুৰা তেতিয়া কুকুৰা ৱেইট বাঢ়িব ৱেটটো বঢ়াৰ লগে লগে মই পইচা পাম দুই কেজি হ'লেতো আঠশ টকা পাম আৰু এক কেজি হ'লেতো মই চাৰিশ টকা পাম সেইকাৰণে দানা খোৱাৰ ওপৰতে কথা আৰু দানাটো যেতিয়া ভালকে পোহপালন কৰিব পাৰিম তেতিয়া মই হেৰি ৱেটটো বাঢ়িব মই পইচা পাম সেইমতে মই ঘৰখন ধুনীয়াকে চলাব পাৰিম এতিয়া এতিয়া ধৰি লওক ঘৰৰ পৰাই মোৰ হাঁহ কুকুৰা পোহা কাৰণে মোৰ ঘৰত এতিয়া ৰাতিপুৱা আহে গধূলি আহে দুপৰীয়া আহে মানুহ হাঁহ বিচাৰি কুকুৰা বিচাৰি কে জি চিষ্টেমত মই ৱেইট কৰি পইচা হেৰি দিওঁ বিকোঁ কে জি চিষ্টেমত পইচাটো লওঁ মই অঁ হেৰি এতিয়া মোৰ হাঁহ কুকুৰা পোহাৰ বিষয়ে হাঁহ কুকুৰা পোহা হেৰিয়ালৈ মই বহুত ধৰি লওক মোক মোৰ মোক বহুতে চিনি পায় মোৰ ঘৰলে দৰকাৰ হ'লে ধৰি লওক আহে হাঁহ বিচাৰি কুকুৰা বিচাৰি এনেকে

বহুত এনেকে মোক বহুতে চিনি পায় কোনোবাই চিনি নেপালেও ধৰি লওক কোনোবাই আহিলে মানে এই আম পদুমি ঘৰতে আছে যা বুলি কৈ পঠিয়াই দিয়ে আৰু সেই হেৰি আনিব হাঁহো আছে হাঁহো পাবি কুকুৱাও পাবি হেঁত ঘৰতে চব পাবি এই যা বুলি কৈ পঠিয়াই দিয়ে আৰু এনেবা পঠিয়াই দিলে ধৰি লওক মই তেতিয়া কেজি চিষ্টেমত ৱেট কৰি পইচাটো লৈ মাংসটো বিক্ৰী কৰোঁ আৰু

হেৰিও হাঁহ কুকুৰা এতিয়া কণী পোৱালীবোৰ প্ৰথম পোৱালি আপদাল কৰিবলৈ অকমান হেৰি লাগে আৰু পোৱালিবোৰ ধৰি লওক সৰু হৈ থাকোঁতে বহুত যত্ন কৰিব লাগে তিনিমাহৰ মূৰে মূৰে বেজি মাৰিব লাগিব কুকুৰা আকৌ হাঁহো হাঁহো সেনেকে ধৰি লওক তিনিমাহৰ মূৰে মূৰে বেজী মাৰি মাৰিব লাগিব দানা পানী খুৱাই এনেকে ডাঙৰ দীঘল কৰিব লাগিব যিমান ভালকে আমি ডাঙৰ দীঘল কৰোঁ দানা পানী ভালকে দিওঁ সিমান সোনকালে আমাৰ ৱেট বাঢ়িব ৱেট বহাৰ লগে লগে আমি পইচা পাম কেজি চিষ্টেম কেজিত চাৰিশ পাঁচশকে পইচা পাম আমি সেইকাৰণে ভালকে পোহপালন কৰিব লাগে মই ধৰি লওক এতিয়া পোহপালন কৰিয়ে মই বহুতখিনি হাঁহ কুকুৰা পোহপালন কৰিয়ে মই বহুতখিনি উৎপাদন হৈছোঁ লাভৱান হৈছোঁ ঘৰখন বহুতখিনি মই চলাব পাৰিছোঁ নিজে ধৰি লওক ফুৰিবলৈ যাব পাৰিছোঁ পইচা দুটকা লৈ নহ'লেতো হাঁহ কুকুৰাটোনো পুহিলে মই কেনেকে যাম গুৱাহাটী ধৰি ল এনেকুৱা এনেকুৱা অকমান দূৰণি জেগালে কেনেকে যাম সেইকাৰণে সেইটো হাঁহ কুকুৰাটো পোহপালনটো মই কৰিবই লাগিব ভালকে সেইকাৰণে কৰিলে মানে যিমান ভালকে কৰিব পাৰোঁ মই সিমানেই মোৰ হেৰি ৱেটটো বাঢ়িব আৰু পইচাটো পাম আজি ধৰি লওক ৰাতিপুৱা দুজন আহিলে হাঁহ বিচাৰি দুপৰীয়া দুজন আহিলে কুকুৰা বিচাৰি সেনেকে মই হেৰি কৰি এতিয়া আমা মোৰ সেই নাতিটো ধৰি লওক মই হেৰি পাতিলোঁ শুদি পাতিলোঁ হাঁহ কুকুৰা বিকি এনেকুৱা হৈছে মোৰ বহুতখিনি মই লাভৱান পাইছোঁ তাৰমানে হাঁহ কুকুৰা বিকি পিনে পুহি পিনে নি

সেইবোৰ হাঁহ কুকুৰা পুহিব লাগে মানুহে ভালকে পোহপালন কৰিব লাগে দানা পানীটো সময়মতে টাইম মতে দিব লাগে দানা দিব লাগে পানী দিব লাগে দানা পানী দি ধৰি লওক সময়মতে খন্তেক খন্তেক মেলি দিব লাগে মেলি পিনে আনি চাই থাকিব লাগিব চাই পিনে আনি আৰু আকৌ ধৰি লওক খেদি মেলি আনি আকৌ ভৰাই থ'ব লাগিব ভৰাই সেনেকে হেৰি কৰিব লাগে সেনেকে অকমান যত্ন কৰিব লাগিব আৰু হাঁহ কুকুৰা পোহা বিষয়ে পঢ়িলে মানে আৰু এনেকুৱা আছে এতিয়া বহুতখিনি ধৰি লওক এতিয়া লাভৱানো পাইছোঁ আও মই চবখিনি কৰিব পাৰিছোঁ মই ঘৰখন ধুনীয়াকে চলাব পাৰিছোঁ মই হাঁহ কুকুৰা বিকিয়ে পোৱালি পোৱালিখিনি ভালকে হেৰি কৰিব লাগে আৰু পোৱালিখিনি ভালকে আপদাল কৰিব লাগে আপদাল কৰি আৰু কৰি ডাঙৰ দীঘল কৰিব লাগে আৰু ডাঙৰ দীঘল দানা পানীটো ভালকে দিব লাগে আৰু সৰুতে সৰুতে বেছি আপদাল কৰিব লাগে ডাঙৰ হ'লে ইমান আপদাল নকৰিলেও হয় ডাঙৰ হ'লে আপদাল ইমান নকৰিলেও হয় ডাঙৰ হ'লেতো আৰু নিজে নিজে খাব পাৰে শেষ কৰিব পাৰে খালি সৰুতে অকমান আৰু

পানীটো টাইম মতে দিব লাগিব দিব লাগিব আকৌ দানাটো টাইম মতে দিব লাগিব টাইমমতে গোটেইখিনি টাইম টাইম টাইমলি দি পিনে নি পোহপালন কৰিলে সোনকালে ডাঙৰ হয়

এতিয়া ধৰি লওক এনেকে আৰু মাংসত কণীটো সেনেকে মাংসটো এনেকে কেজি চিষ্টেমতো মই কাটিও ধৰি লওক বিকোঁ এনেকে বিকিও দি বিকিলে মাংসটোত বেছি মই অলপ হেৰিটো পাওঁ আও পইচাটো গোটাকে বিকিলে ধৰি লওক মই চাৰিশ টকা কেজিকে দিলোঁ আৰু কাটি বিকিলে মই চাৰে চাৰিশকে বিকোঁ এনেকে মই কাটি বিকিলে মোৰ চাৰে চাৰিশ টকা হেৰি হয় পাওঁ কুকুৰাটো হাঁহটো সেনেকে মই এই চাৰিশ টকা চাৰিশ টকাকে গোটাকে দিওঁ তিনিশ চাৰে তিনিশ এনেকৈও দিওঁ চাৰিশকও দিওঁ আৰু কাটি বিকিলে মই চাৰিশ চাৰে চাৰিশ সেনেকে বিকোঁ হাঁহ হাঁহ কুকুৰা বিকিয়ে মই বহুতখিনি ঘৰখন চলাব পাৰোঁ